ডাক টিকেট আৰু শিল সংগ্ৰহ কৰা একেই খুবেই ভাল প্ৰস্তুতি বুলি ক'বপৰা যায় কিয়নো এইবিলাক বস্তু যিহেতু আজিকালি খুব কম দেখা যায় বা খুব খুব কম পোৱা যায় আমাৰ ওচৰে পাজৰে সেয়েহে আমি যদি সেইবিলাকক সংগ্ৰহ কৰিব পাৰো তেতিয়াহ'লে সেইটো বস্তু হয়তো আমাৰ লগত খুব আগলৈও থাকিব পাৰে আৰু আমি হয়তো নতুন বস্তু বহুত কিবাকিবি জানিব পাৰোঁ সেইটোৰপৰা আমাৰ পিছৰ বছৰৰ বছৰবিলাকৰ কথা বহুতো জানিব পাৰোঁ এতিয়া অকল ভাৰতবৰ্ষতে নহয় গোটেই বিশ্ববৰ্গতে বহুতবিলাক মানুহ আছে এনেকুৱা যোনে বহুত ডাঙৰ স্কেলত বস্তু এনেকুৱা হয়তো ডাক টিকট মুদ্ৰা হওক বা শিল হওক সংগ্ৰহ কৰি সিহঁতে গিণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ হওক বা কিবা বেলেগ ৰেকৰ্ডছ হওক সিহঁতে সংগ্ৰহ কৰিবলৈ সফল হৈছে

মোৰ ধাৰাক এইবিলাক বস্তু আগলৈও চলি যাব লাগে কিয়নো এইবিলাকত মানুহৰ প্ৰতিবা প্ৰতিভা প্ৰতিভা দেখি দেখা পায়